হেল্ল' দাদা এই মই গৌতমে কৈছিলোঁ তাৰমানে মই কোকৰাঝাৰৰ পৰা কৈ আছোঁ অঁ মই তাৰমানে আপোনালোকৰ ওদালগুৰিত ফুৰিব যাম বুলি ভাবিছিলোঁ এই নেক্সট উইকত যাম আৰু মই নেক্সট সপ্তাহত নেক্সট সপ্তাহত গতিকে তাতে কি কি সুবিধা আছে বা থকা খোৱা কি ব্যৱস্থা আৰু কি কি চাবলগীয়া আছে মই আপোনাৰ পৰা জানিব খুজিছিলোঁ হয় ফুৰিব যাম আমি তিনিজন যাম অঁ তাতে হোটেল চোটেল কেনেকুৱা

হয় হয়

হয় ষ্টেচনৰ পৰা কিমান দূৰ হ'ব অঁ আৰু তাতে ওদালগুৰি টাউনৰ পৰা ভৈৰৱকুণ্ডত কেনেকুৱা যোৱাৰ সুবিধা

হয় আৰু তাতে তাৰ পৰা ভূটানত সোমাব পাৰি নেকি অঁ তাতেতো পাছ ল'ব লাগিব নেকি

হয় আৰু হয় তাৰমানে তাৰপৰা ওৰাঙতো যাব পাৰিম নেকি ওৰাং নেশ্যনেল পাৰ্কত

ওৰাঙত ওৰাঙত গৈ থাকা সুবিধাটো আছে হয় হয় ওৰাঙত এনেই থাকিব পাৰি ন অঁ তাকেই তাৰমানে আগতীয়াকৈ আপোনাৰ পৰা গোটেইখিনি গম পালোঁ ভাল লাগিল অচিনাকী জেগা মই যাই পোৱা নাই

হয় হয় হয় হয় হয় অঁ অঁ ঠিক আছে খুৰা ও ও